হেল্ল' ডিব্ৰুগড় চুইগী অফিচ হয় নে বাৰু অঁ দাদা কালি মই এটা অৰ্ডাৰ দিছিলোঁ নটা বিছত দিছিলোঁ আপোনাৰ অৰ্ডাৰটো পোৱাৰ কথা আছিলে দছটা বিছত আৰু সেইটো সময়ত মই আচলতে যি ঠাইৰ পৰা অৰ্ডাৰ দিছিলোঁ সেই তাত থাকিব নোৱাৰাৰ কাৰণেই মই আচলতে আপোনাৰ অৰ্ডাৰটো কেনচেল কৰিছিলোঁ অঁ আপোনাৰ কেনচেল কৰাৰ পিছত যিটো ৰিফাণ্ড পাব লাগে সেই ৰিফাণ্ডটো মই বৰ্তমানলৈকে পোৱা নাই আপোনালোকৰ এপত দেখুওৱা মতে কিবা এটা অৰ্ডাৰ কেনচেল কৰাৰ দহ ঘণ্টাৰ পিছতে আচলতে ৰিফাণ্ডটো হৈ যায় কিন্তু মানে এতিয়া এতিয়ালৈয়ো আপোনাৰ বিছ ঘণ্টা পাৰ হৈ গ'ল প্ৰায়ে চাগে' আপোনাৰ বাইছ ঘণ্টাই হ'ল আৰু বাইছ ঘণ্টালৈকে মই আচলতে সেই অৰ্ডাৰটোৰ যিটো কেনচেল কৰিলোঁ কেনচেলিঙৰ যিটো ৰিফাণ্ডটো মানে বৰ্তমানলৈকে মই পাবলৈ সক্ষম হোৱা নাই কি কাৰণে মই এতিয়ালৈকে ৰিফাণ্ডটো পোৱা নাই সেই জানিব পাৰিম নেকি অঁ টেকনিকেল সমস্যা নেকি টেকনিকেল সমস্যা হ'লেও কিন্তু মানে এতিয়া যিহেতু মই আপোনালোকক যিহেতু কমপ্লেইন দিছোঁ গতিকে মই কমপ্লেইনটো দিয়াৰ কাৰণে মানে আপোনালোকে যিমান পাৰে যিমান পাৰে সোনকালে আচলতে সেই মানে যিটো ফাণ্ডটো মোক ৰিফাণ্ড কৰক তাৰ মানে চিকেন বিৰিয়ানি দিছিলোঁ চিকেন বিৰিয়ানি আপোনাৰ প্ৰায় পাঁচশ টকায়েই হ'ব পাঁচশ টকা পাঁচশ টকা হয় আৰু আমাৰ আপোনালোকৰ যিটো ডেলিভাৰী ফীজ আছিলে ডেলিভাৰী ফীজটো আপোনালোকে চল্লিছ টকা লৈছিলে পাঁচশ চল্লিছ টকা মুঠতে মই আপোনাৰ পাঁচশ চল্লিছ টকা ৰিফাণ্ড পাব লাগিছিলে কিন্তু বৰ্তমানলৈকে পোৱা নাই আগতো মই এনেকে ৰিফাণ্ড কৰোঁ আপোনালোকৰ কেনচেল কৰোঁ কেনচেল কৰিলে আপোনালোকে ৰিফাণ্ড কৰে আগতেও এনেকে ৰিফাণ্ড কৰিছে কিন্তু মানে এইবাৰ কিন্তু অকণমান বেছি দেৰি হৈছে সেইটো কাৰণেই মই মানে আপোনালোকক সেই মানে কমপ্লেইনটো দিছোঁ আৰু আপোনালোকে যিমান পাৰে সোনকালে কমপ্লেইনটো লওঁক আৰু মোৰ যিটো ৰিফাণ্ড পাব লাগে মানে যিটো প্ৰাপ্য সেইটো ঘূৰাই দিয়ক আমি আচলতে কথাবোৰ এনেকুৱা হয় আমিও এতিয়া কিবা এটা কৰিয়েই চলি আছোঁ ঘপককে এতিয়া পাঁচশ টকা এটা যদি ঘপককে আমাৰ পৰা নাইকীয়া হৈ যায় গতিকে মানে আমাৰ দিগদাৰ হৈ যায় চলিবলৈ মানে সেইটো কাৰণে মানে মোক এতিয়া পইচাটোৰ খুবেই প্ৰয়োজন গতিকে আপোনালোকে যিমান পাৰে সোনকালে মোৰ টকাকিটা ৰিফাণ্ড কৰক থেংক ইউ